ব্যৱসায় কৰিবৰ বাবে প্ৰধানকৈ মানুহৰ হাতত মূলধল প্ৰয়োজন যিহেতু নিজৰ হাতত যদি কিছুমান মূলধন থাকে সেই মূলধনৰপৰাই ব্যৱসায়টো আৰম্ভ কৰিব পৰা যায় যদি নিজৰ হাতত মূলধন নাথাকে তেতিয়া আনৰপৰা লৈ বা ঋণ লৈ ব্যৱসায় কৰিবলৈ হ'লে মানে প্ৰায় অসুবিধা হয় সেয়েহে মূলধন নিজৰ হাতত থকাটো বহুতে প্ৰয়োজনীয় কথা তাৰ উপৰিও দোকান এখন বা ব্যৱসায় এটা কৰিবলৈ হ'লে এডোখৰ ভাল ঠাইৰ প্ৰয়োজন যিডোখৰ ঠাইত নেকি সকলো দিশৰপৰা মানুহ আহিব পাৰে দোকান কৰিবলৈ বা বজাৰ কৰিবলৈ যেনে আপোনাৰ গাঁৱৰ এটা প্ৰধান তিনিআলি সেই তিনিআলিত এখন গেলামালৰ দোকান হোৱাটো দৰকাৰী হ'লে মানে বহুত লাভদায়ক হ'ব পাৰে কাৰণ সকলো দিশৰপৰা প্ৰত্যেকটো দিশৰপৰাই এইফালৰপৰা সেইফালৰপৰা সকলো দিশৰপৰাই মানুহ আহিব বজাৰ সমাৰ কৰিবলৈ আৰু দোকানখনত যি ব্যৱসায় আমি কৰিলেও যি বিচাৰে ব্যৱসায়ীয়ে সেয়াই পাব লাগে ধৰক আলু দাইলৰপৰা নিমখৰপৰা আদি কৰি সম্পূৰ্ণ বস্তু থাকিলেহে মানুহ আহে কাষ্টমাৰ আহে যদি দোকানখনত এটা পায় এটা নাপায় তেতিয়াহ'লে মানুহবিলাক অহাটো অলপ কমি যায় তেনেকৈ কৰি থাকিল কমি কমি ব্যৱসায়টো বহুত তললৈ নামি যায় সেয়েহে দোকানখনত প্ৰত্যেকটো বস্তুৱে ৰাখিব লাগে যেনে বেজীৰপৰা সূতাৰপৰা আদি কৰি নিমখ দাইল সেনেকৈ কৰি প্ৰতিটো বস্তু যদি ৰখা হয় ব্যৱসায়টো ধুনীয়াকৈ চলে যেনে আপোনাৰ ধৰক হাস্পাতালৰ মুখৰ আগত এখন ফাৰ্মাচী হ'ব লাগে প্ৰধানকৈ সেইটো এটা ভাল ব্যৱসায় কৰিবৰ বাবে হাস্পাতালৰ মুখৰ আগত কাৰণ হাস্পাতালৰ যিমানবিলাক ৰোগী আহে তেওঁলোকৰ মেডিচিনৰ প্ৰয়োজন সেয়েহে ফাৰ্মেচিত মুখৰ আগতে থাকিলে প্ৰায়ে বিক্ৰী সম্ভাৱনা থাকে মেডিচিনবিলাক বিক্ৰী হ'ব সেয়া এটা ভাল প্ৰতিষ্ঠান হ'ব তাৰ উপৰিও যদি কোনোবা স্কুল কলেজ তেনেকুৱা আছে তাৰ সন্মুখত হওক তাৰ তাৰ ওচৰতে এখন কিতাপৰ দোকান থাকিব লাগে সেয়াও এটা ভাল ব্যৱসায় কিতাপৰ দোকানখন যদি কলেজ বা স্কুলৰ সন্মুখতে থাকে তেতিয়া ষ্টুডেণ্টবিলাকে প্ৰায় কিতাপ বহী কলম পেঞ্চিল পঢ়াৰ লগত জড়িত প্ৰতিটো বস্তুৱে ৰাখিব লাগে সেই প্ৰতিটো বস্তু তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবিলাক সংগ্ৰহ কৰিবলৈ দোকানলৈ আহিব আৰু সেই বিক্ৰী বাৰ্তা বেছি হ'ব তেনেধৰণেই ব্যৱসায়টিৰ সুবিধা হ'ব লাগে প্ৰায় বিক্ৰী বাৰ্তা ভাল চলিব ব্যৱসায়ো ধুনীয়া চলিব সেই ব্যৱসায়ৰপৰা আপুনিও লাভৱান হ'ব পাৰিব যেনে গাঁৱৰ তিনিআলি দোকানখনত ধৰক আপুনি কেঁচা চবজিৰপৰা মাছ মাংস নিমখ দালি আলু এনেবিলাক বস্তু যদি সম্পূৰ্ণভাৱে ৰাখিব পাৰে তেতিয়া সকলোফালৰপৰা কাষ্টমাৰবিলাক সেই দোকানখনলৈ আহিব আৰু সেই দোকানখনত বিক্ৰী ধুনীয়াকৈ হ'ব পাৰিলে দুই এটকা কমতো দিব লাগে যিহেতু এটকা কম বা পঞ্চাছ পইচা বস্তুও যদি এটা বস্তুত কমকৈ লোৱা হয় কেজিত পঞ্চাছ পইচাও কমকৈ লোৱা হয় তেতিয়া আপোনাৰ প্ৰায়বিলাক কাষ্টমাৰ সেই পঞ্চাছ পইচা কমকৈয়ে নিবলৈ আহিব কাৰণ যিহেতু গাঁৱলীয়া অঞ্চল গাঁৱৰ সাধাৰণ জনসাধাৰণবিলাক বহুত সাধাৰণ ধৰণৰ তেওঁলোকে দিন হাজিৰা কৰা হ'ব পাৰে কোনোবা আপোনাৰ কিবা কৰা সাধাৰণভাৱে জীৱন যাপন কৰা মানুহ পঞ্চাছ পইচাও যদি কমকৈ পায় তেতিয়া সেই দোকানখনলৈ সকলোবিলাক আহিব বা এটকা কমকৈ পালে তেওঁলোকে প্ৰায়ে সেই দোকানখনৰপৰাই নিব আপোনাৰ সেনেধৰণে ব্যৱসায় কৰিবলৈ হ'লে সেনেধৰণে কৰিব লাগে তাৰ উপৰিও আপোনাৰ প্ৰায় দোকান চাব লাগে যে এডোখৰ ঠাই কোনডোখৰ ঠাইত কি বস্তু দিলে ভাল হ'ব যেনে এতিয়া মই কোৱাৰ দৰে হাস্পাতালৰ মুখৰ আগত এখন ফাৰ্মেচি কলেজৰ মুখৰ আগত এখন দোকান যেনেধৰণে গাঁৱৰ তিনিআলিত এখন মাছ মাংসৰ দোকান বা গেলামালৰ দোকান য'ত আপুনি চাবোন তেলৰপৰা আদি কৰি সকলো বস্তু পায় তাৰ উপৰিও আপুনি অন্য বোলে যেনে আপুনি বিউটি পাৰ্লাৰ বস্তু ৰাখোঁ বুলি ক'লে ৰাখিব পাৰে যিহেতু গাঁৱত প্ৰায় জীয়ৰী বোৱাৰী তেওঁলোকৰ ক্ৰীম তেল আদি ফুট কিলিপ এনেধৰণৰ বস্তুবিলাক টাউন অঞ্চললৈ বিচাৰি যাবলগীয়া নহয় তেওঁলোকৰো সুবিধা হ'ব বিক্ৰী বাৰ্তাও ভাল হ'ব তেনেকৈ কৰি যদি ৰখা হয় দোকানবিলাকত তেতিয়া প্ৰায় কাষ্টমাৰবিলাক টাউন এৰিয়ালৈ নগৈ আপোনাৰ ওচৰৰ দোকানলৈকে আহিব তিনিআলি হওক চাৰিআলি হওক তাতে বিক্ৰী বাৰ্তা ভাল চলিব এনেকৈ কৰি যদি আপুনি ব্যৱসায়টো এডোখৰ ভাল ঠাইত যদি সংস্থাপন কৰিব পাৰে তেতিয়াহ'লে দোকানো ভাল চলিব আপুনিও সেই দোকানখনৰপৰা বা ব্যৱসায়টোৰপৰা বহু গুণেই স্বাৱলম্বী হ'ব পাৰিব আপোনাৰ লগতে আৰু দহগৰাকী তেনেকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব তেওঁলোকেও আপোনাক দেখি ভাবিব যে ব্যৱসায়টো কেনেধৰণে কৰিব লাগে ক'ত কৰিব লাগে কি কৰিব লাগে তাকে আপোনাক দেখিয়ে আগ্ৰহ এটা পাব তেওঁলোকেও ভৱিষ্যতে কৰিবলৈ চেষ্টা কৰিব ঠিক তেনেদৰেই যেনেদৰে কোৱা দৰে প্ৰতিটো বস্তুৱে এখন দোকানত হওক এটা এটা স্থানত থাকিব লাগে তেতিয়া আপুনি প্ৰায় গ্ৰাহকবিলাক আহিব প্ৰায়ে আহিব আৰু দুই এটকা কমত দিব তেতিয়া আপোনাৰ ব্যৱসায় ভাল চলিব ভৱিষ্যতলৈ চলি থাকিব এতিয়াও যেনেকৈ চলি আছে ঠিক তেনেদৰেই ব্যৱসায় এটা কৰিবৰ বাবে প্ৰধান প্ৰয়োজনীয় বস্তু আছে এইবিলাক যেনে এটকা কমকৈ দিয়া সুবিধাজনক ঠাই সুবিধাজনক ৰাস্তা পদূলি তেনেকৈ সেনেকৈয়ে আপোনাৰ ব্যৱসায় ভালকৈ চলিব আৰু এয়াই প্ৰধান কাৰণ হৈছে